প্ৰাত্যহিক সময়ৰ প্ৰাত্যহিক ঘটনাই মোক লিখাৰ সমল যোগায় মই মোৰ কোনো ৰণকৌশল নাই যে মই কেনেকে লিখিম কি লিখিম মই কেতিয়াবা প্ৰকৃতিৰ ওপৰত কবিতা লিখিছোঁ কেতিয়াবা সমাজ ব্যৱস্থাৰ ওপৰতো লিখিছোঁ সংস্কৃতিৰ ওপৰত মই লিখিছোঁ আৰু মোৰ বেছিভাগ লিখনি আছে আৱেগ প্ৰৱণতাত মই যেতিয়া বিচলিত হওঁ আৱেগৰ শব্দবোৰে মোক কেতিয়াবা অনুপ্ৰাণিত কৰে মই লিখি থাকোঁ আৰু সেই লিখনিয়েই মোৰ এটা প্ৰেৰণা বুলি কওঁ সকলোৱে মোক প্ৰেৰ প্ৰেৰণা যোগায় আৰু সেই প্ৰেৰণাতে মই লিখি আছোঁ আৰু ভৱিষ্যতেও মই লিখি থাকিম বুলি মোৰ বিশ্বাস আছে